ফোন কৰিছিলা অঁ অকমান ফোনটোৰ পা আঁতৰত আছিলো কোৱাচোন বিজি নাই বাৰু ফ্ৰী আছোঁ

কোনফালে যাবা সেইটোৱে মন নোযোৱা হৈছে আৰু যাবলৈ এই চুকাফাফালে যোৱানি নহ'লে চুকাফা ক্ষেত্ৰফালে অঁ বতাহ এটাও আহি থাকিব অঁ ভালেই হ'ব দিয়া অকণমান ৰ'দটো কমক ছাতি এটা লৈ ল'ম অঁ ঠিক আছে অঁ অঁ অঁ গুচি আহিম অঁ ভালেই হ'ব বতৰটো ঠাণ্ডা হ'ব তেতিয়ালে

অঁ ঠিক আছে মই ওলাই থাকিম